অঁ চৰাই চোৱা সময়ত মানে কেতিয়াবা মানে বনৰীয়া চৰাইৰ সৈতে বিশেষভাৱে ঘনিষ্ঠতা মানে এনেকৈ ধৰণে হৈছিল মুখামুখিটো মানে ধৰক আপুনি গছ এজোপাত মানে চৰাই দুটাই মানে বাঁহ সাজিছিলে মানে বাঁহ সজাৰ পিছত মানে সেই বাঁহটো যে তাত আছিলে আমি ইমান নাজানো ন চৰাই বিষয়লৈ মানে তেওঁ মানে সাজিছে ঘৰতে মানে ঘৰৰ ওচৰৰ গছ এজোপাত ঠিক সেইদৰে মানে তেতিয়া মই বাহিৰতে মানে বহি আছো চোতালত ন সেই চৰাই মানে দুটা তাত আহি পেলাই বাঁহটোত সোমালে সোমোৱাৰ পিছত মানে চৰাইটো কি কৰিছে এবাৰ মানে তললৈ গৈছে এবাৰ আকৌ ওপৰলৈ গৈছে এবাৰ আকৌ মাটিত পৰিছে আকৌ এবাৰ গছলৈ গৈছে তেনেকৈ তেনেকৈ কৰি আছে মানে মইতো মানে চৰাইটো চাই আছো মানে সি কেলৈ এবাৰ ওপৰলৈ গৈছে এবাৰ আকৌ তললৈ আহিছে ই কেলৈ এনেকুৱা কৰি আছে মানে আৰু খুব চিঞৰিছে মানে চৰাইটো মইতো ইমান লক্ষ্য কাৰণে নাই আৰু চিঞৰিছে চিঞৰিছে কিবা কাৰণত খেলিছে বা চিঞৰিছে বুলি ভাবিছোঁ আৰু তাৰপিছত তেনেকৈ কেইবাবাৰো কৰাৰ পিছত মানে মনটোতে এনেকুৱা এটা হ'ল যে চৰাইটোৱে যে কিহৰ কাৰণে মানে চিঞৰি আছে ইমানকৈ কিহৰ কাৰণে চিঞৰিছে এবাৰ ওপৰলৈ গৈছে এবাৰ মাটিলৈ আহিছে মানে তাকে চাওঁচোন মোৰ মানে কিবা এটা কৈ আছে মানে মই বুজিব পৰা নাই সিহঁতৰ ভাষাটো এতিয়া চৰাই কথা এতিয়া এতিয়া বনৰীয়া চৰাই তাতে ঘৰচীয়া চৰাই নহয় মানে তাৰপিছত আৰু চৰাইটো তেনেকৈ কৰি থকা দেখি মইও গ'লো ওচৰলৈ চৰাইটো মানে আমাৰ মাটিৰপৰা যেতিয়া ওপৰলৈ উৰি গ'ল মই ওপৰলৈ চালোঁ তেতিয়া চৰাইটো ওপৰতে পৰিছেগৈ ওপৰত পোৱাৰ পিছত মানে কি হ'ল চৰাইটো তেতিয়া তাত মানে সেই বাঁহ এটা আছিলে চৰাই বাঁহ মানে চৰাই বাঁহটোত মানে তাত পোৱালি আছিলে মানে দুটা পোৱালি আছিলে মানে তাৰ আমিতো নাজানো তাত পোৱালি দুটা আছে বুলি বাঁহটো দেখিছোঁ তলৰ পৰা ওপৰত যে আমি নাজানো আৰু মানে আহি থাকে অহা যোৱা কৰি থাকে ভাবিছোঁ সেইটোৱে ঘৰ তাতে আছে পোৱালি আছে বুলি মই নাজানো যেতিয়া পোৱালিকেইটা মানে খুব চিঞৰিছে মানে এতিয়া চিঞাৰৰ পিছত মানে মই চকিখন লৈ পেলাই মই মানে উঠিলোঁ উঠি পেলাই মানে চালোঁ যে বস্তুটো মানে কিহৰ কাৰণে চিঞৰিছে কেলৈ ইমান হাল্লা কৰিছে সিঁহতে মানে তাৰপিছত গৈ পেলাই চাইছোঁ মানে এইটো যিটো মানে আমলৰি পৰুৱা বুলি কয় মানে পৰুৱা থাকে মানে গছত এই ৰঙা ৰঙা পৰুৱা এবিধ থাকে মানে সেই পৰুৱা বিধে মানে কি কৰিলে সেই চৰাই পোৱালি মানে দুইটাক এইযে মানে কামুৰিছে মানে কামুৰি খাই আছে মানে সেই পৰুৱাবিলাকে মানে আমিতো গম নাপাওঁ ন মইতো বাহিৰতে বহি আছোঁ মানে চাই আছোঁ সেই চৰাইটোৱে জাননী দিয়াতহে মই মানে চাইছোঁ কি হৈছে মানে সিহঁতৰ ঘৰত মানে এতিয়া গৈ পেলাই চাইছোঁ যে পোৱালি দুইটা মানে ভালকৈ চকু মেলিবলৈ পোৱা নাই মানে সিহঁতৰ মানে মাংসবিলাক মানে পূৰা কামুৰি কামুৰি আমলৰি পৰুৱাই মানে পূৰা ঢাকি দিছে মানে সিহঁতক পূৰা চিঞৰিছে মানে মাকজনীয়ে দেখি গৈ পেলাই মানে এতিয়া এৰোৱাব পৰা নাই যে সেইকাৰণে মোক মানে তাই জাননীটো দিছে চৰাইটোৱে মানে জাননীটো দিয়াত মানে চোৱাৰ পিছত মই যেতিয়া দেখিছোঁ মই বোলো পূৰা লাগি গ'ল মানে গোটেই চকুৱে তকুৱে কামোৰিছে মানে তেতিয়া মই সিহঁতৰ পোৱালি দুটা নমাই লৈ তৎক্ষনাত মানে নমাই আনি একদম মাটিত নমালোঁ মানে মাটিত নমাই লৈ আমলৰি পৰুৱাকেইটা এটা এটা মই চব বাচি বাচি এৰুৱাই দিলোঁ মানে সিহঁতৰ পৰা গাৰ পৰা চব এৰুৱাই দিছোঁ মানে চকুকে তকুৱে কামুৰিছে ন গোটেই মানে অৱস্থা নাই মানে মাৰিয়ে পেলালে হেতেন মানে গোটেই কামুৰি অৱস্থা নাইকিয়া কৰিছে তেতিয়া মানে এৰুৱাই দিয়াৰ পিছত আকৌ মই অমলৰি পৰুৱাখিনি খেদি কৰি মানে তাত চৰাইকেইটাইতো দেখিছেই মই সিহঁতৰ পোৱালিটো কি কৰিছোঁ মানে সিহঁতেতো নিশ্চয়কৈ চাই আছে ন তাৰপিছত চাই থকাৰ পিছত মানে কি হ'ল চৰাই বাঁহকেইটা আগৰ তাতে মানে ধুনীয়াকৈ পৰুৱা চৰুৱাখিনি চব মানে জাৰু চাৰু মাৰি খেদি কৰি দি মানে পুনৰ আকৌ মানে তাতে দিলোঁ মানে পোৱালিকেইটা বেচেৰা পোৱালিকিটা নাবাছিল মানে নাবাছিলে মানে এতিয়া আমলৰি পৰুৱাই মানে গোটেই কামুৰি কৰি মানে হেৰি হ'ল ন আৰু মইও মানে দেখা পলম হৈ গ'ল আৰু চৰাইজনীয়েও মানে চিঞৰি আছে তেওঁ কথাটো মই বুজি পোৱা নাই বুজি নোপোৱাত তেতিয়া মানে ধৰক মানে মৰি যোৱা লিখিয়া হৈ গ'ল লাষ্টত পোৱালিকেইটা মানে বেয়াও লাগিলে দেখি পেলাই যে জীৱও মানে এনেকুৱা মানে কিছুমান পোক পৰুৱাই মানে সিহঁতক অনিষ্ট কৰে মানে মৃত্যুমুখলৈ ঠেলি দিয়ে মানে